অসমত বহুতো ৰাজনৈতিক দল আছে এ জি পি বি জে পি কংগ্ৰেছ এতিয়া নতুনকৈ আৰু ঢেৰ কৃষক মুক্তি আপোনাৰ এই ৰাইজৰ দল এ জে পি তেনেকৈ বহুতেই আছে কিন্তু বহুতৰ নিজৰ নিজৰ পাৰ্থক্য কিন্তু তাৰে মাজত ধৰি লওক এতিয়া বি জে পিএ হেৰি কৰি আছে কিন্তু ৰাজনৈতিক দলসমূহৰ ভিতৰত এতিয়া প্ৰফুল্ল এই এ জে পি প্ৰফুল্ল কুমাৰ মহন্ত প্ৰফুল কুমাৰ মহন্ত এজন ছাত্ৰ নেতা আছিলে যিজন ছাত্ৰ নেতাই এটা সময়ত অসম আন্দোলনৰ গুৰি ধৰিছিল গুৰি ধৰিছিলে আৰু তেখেতৰ এটা মাত শুনিলেই গোটেই মানুহ ঘৰ দলবলে ওলাই আহে সেই প্ৰফুল্ল মহন্ত গৈ থৈ এ জি পি এই নামেৰে এটা নতুন ৰাজনৈতিৰ দল এইট্টি ফাইভ এইট্টি নাইণ্টিন এইটি ফাইভ মানতেই হ'ব হ'বলা গঠন কৰিছিলে যে প্ৰথম চৰকাৰ গঠন কৰিছিলে অসমত তাৰপৰা আপোনাৰ প্ৰথম পাঁচ বছৰ ঠিকেই গ'ল তাৰ নেক্সট পাঁচ বছৰ আকৌ কংগ্ৰেছ আহিলে তাৰপৰা আকৌ এই কিন্তু তাৰ মাজতে গুপ্ত গুপ্তহত্যা চলিলে যিটোত প্ৰফুল্ল মহন্তৰ বিশেষকৈ তাত জড়িত আছে বুলি কয় সকলোৱে আৰু আজিৰ তাৰিখত তেখেতৰ সেই দলৰপৰাই তেখেতক আঁতৰাই ৰখা হৈছে প্ৰফুল্ল কুমাৰ নিচিনা অ' প্ৰফুল্ল কুমাৰ মহন্তৰ সৰু কনিষ্ট এজন মুখ্যমন্ত্ৰী আছিলে অসমৰ অসমৰ বুলিয়ে নহয় ভাৰতৰ একেবাৰে শ থাৰ্টি কিমান বয়সতে তেখেত মুখ্যমন্ত্ৰী হৈছিলে আৰু যি হিচাপত অসম গণ পৰিষদে আগবাঢ়িব লাগিছিলে তেনেকুৱা কিছুমান কাম কৰিব সফল নহ'ল এই সফল নোহোৱাৰ বাবে আজি দুৰাৱস্থা মানে একো চিনচাপ নাইকিয়া হৈ গৈছে তেনেকৈ কংগ্ৰেছো বহুত ঘূৰিলে যদিও কংগ্ৰেছে অসমত কেইবা কেইবা কেইবাবছৰো থাকিলে কিন্তু কংগ্ৰেছত এতিয়া বি জে পি বি জে পিও একে কিন্তু ৰাজনৈতিক দল বুলি ক'লে চব মানে একেই হয় গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈ বিষয়েতো ক'বলৈনো কি ক'ম সকলোৱে জানে মানে গোপীনাথ বৰদলৈ এতিয়া হেৰি আমি জনামতে আমি আগতে পঢ়িছিলোঁ গোপীনাথ বৰদলৈ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী বুলিয়েই পঢ়িছিলোঁ পিছত মুখ্যমন্ত্ৰী মানে কি হেৰি কৰোঁ কিন্তু হেৰি হিচাপে যেতিয়া মানে কি ভাৰত স্বাধীন হোৱাৰ পিছত স্বাধীন তেতিয়া পথাৰেই গোপীনাথ বৰদলৈ ইয়াত এই গোটেই ৰাজনীতি ৰাজনৈতিক দলসমূহ ৰাজনীতিবিদ হিচাপে ক'বলৈ গ'লে প্ৰফুল্ল কুমাৰ মহন্ত বিষয়ে মই ক'বলৈ নাযাওঁ তেখেতৰ প্ৰথম অৱস্থাত যিটো মানে কি হেৰি হিচাপে আহিছিলে তেখেত চাইডত তাৰপিছলৈ কিন্তু তেখেতৰ বহুতো দাগ ধৰিলে তাৰ মাজত গোপীনাথ বৰদলৈ তেখেতক হয়তো আমি নায়ো পোৱা আৰু নাই অকল হেৰিতে শুনিছোঁ তেখেতৰ নাম তেখেতক এতিয়াও শ্ৰদ্ধা কৰে চবেই সকলোৱে তো বি বি জে পি সৰ্বানন্দ সোণোৱালেই হওক বা যিয়েই নহওক এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু সৰ্বানন্দও ছাত্ৰ ছাত্ৰ নেতাই এজন আছিলে এক এটা সময়ত ছাত্ৰ নেতা পাই আহি আজি মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হ'ল এটা টাৰ্ম এটা কাল কিন্তু যেনেকৈ তেখেতেও কৰিব লাগিছিলে তেনেকৈ কিন্তু হেৰি কৰিব নোৱাৰিলে গোটেইকেইজনৰ ভিতৰত গোপীনাথ বৰদলৈয়ে মই বেষ্ট বুলি ভাবোঁ